মই দ্বিতীয়বাৰৰ বাবে উক্ত শ্বপিং ছাইটৰ পৰা যোৱাকালি শাৰী এখন ৰিচিভ কৰিলোঁ শাৰীখন পিন্ধিবলৈ পাতল যদিও শাৰীখনৰ ৰং শ্বপিং ছাইটত দেখুওৱাৰ দৰে একেবাৰেই নহয় লগতে শাৰীখনৰ সূতা আৰু কাপোৰৰ কোৱালিটিটো বৰ বেয়া শাৰীখনৰ দাম শাৰীখনৰ ফেব্ৰিকতকৈ বৰ বেছি শাৰীখন বৰ ধুনীয়া বৰ্ডাৰেৰে সজোৱা আছে যদিও পিন্ধি একেবাৰেই ভাল লগা নাই